আমাৰ ঘৰত জন্তু আছে ছাগলী আছে গৰু আছে কুকুৰ আছে মেকুৰী আছে সিহঁতৰ নাম দি দি মাতিলে সিহঁতি আহি যায় গৰুজনীৰ নাম দিছোঁ মণি গৰু মণি বুলি ক'লে তাই ঘূৰি ঘূৰি চাব আকৌ এপিনে ক'ৰবালৈ গ'লেও আহি যায় আৰু মেকুৰীজনীও মাতিলেও আহি যায় মিনি বুলি ক'লে ছাগলীকেইজনীও তেনেকৈ নাম দিয়া আছে মাতিলে আহি আহি আহি যায় আকৌ কেনিবা গ'লে মানে খেদে আনিব লাগে আকৌ এৰালো দিব লাগে সময়ে সময় গৰুজনীও বান্ধি থ'ব লাগে কুকুৰটোও এই আমি যেনি যাওঁ সিও তেনিয়ে যায় মেকুৰীটো তেনেকৈ লাগি ফুৰে ঘৰৰ লগে লগে আৰু সময়ত বিচাৰি আনিব লাগে ছাগলীজনীও বিচাৰি আনিব লাগে গৰুও বিচাৰিব লাগে আৰু দানা পানীও দিব লাগে সময়ে সময়ে গধূলি আহিলে পানী খাবলৈও দিওঁ মেলা গৰু ছাগলীকেইজনীকো খাবলৈ দিয়া হয় পানী আৰু ডাৱৰীয়া কৰিলে গছ পাত কাটি আনি দিব লাগে খাবলৈ আৰু নাহিলে বিচাৰি আনিব লাগে আৰু